বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে বৰ্তমান সময়ত পৰম্পৰাগত লিখন পদ্ধতিৰো সলনি হৈছে আগতে আমি পৰম্পৰাগতভাৱে কাগজ কাগজত কলমেৰে লিখিছিলোঁ অথবা একেবাৰে শৈশৱ অৱস্থাত আমি পেঞ্চিলেৰে চিলেটত আমি লিখিছিলোঁ কিন্তু বৰ্তমান সময়ত যুগৰ সৈতে খাপ খুৱাই চলিবৰ চলিবলৈ আমি বৰ্তমান ম'বাইল ফোন বা লেপটপ কম্পিউটাৰ আদি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সহায় ল'ব লগা হৈছে আমি এইবিলাকত আমি লিখন পদ্ধতিত আমি বিশেষকৈ ম'বাইলত মেছেজ কৰা বা টাইপিং কৰোঁতে আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁতে আমি এই ডিজিটেল মাধ্যমবিলাকৰ সহায় ল'ব লগা হৈছে বিশেষকৈ বিদ্যায়তনিক ক্ষেত্ৰত যিবিলাক আমি আমাৰ যুৱ প্ৰজন্মই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যিবিলাক আগবাঢ়ি আহিছে তেওঁলোকে এই বিভিন্ন ধৰণৰ ডিজিটেল মাধ্যমসমূহৰ বা ডিজিটেল প্ৰযুক্তিবিদ্যাৰ সহায় ল'ব লগা হৈছে আমি পৰম্পতা পৰম্পৰাগতভাৱে আমি কলম কাগজত আমি কলমে লিখিছিলোঁ বা বিভিন্ন ধৰণৰ লেখা আমি কলম কাগজ কলমৰ দ্বাৰাই লিখিছিলোঁ সৰহসংখ্যক কিন্তু বৰ্তমান সময় পৰিৱৰ্তন হৈ অহাৰ লগে লগে প্ৰয়োজনবশতঃ আমি বৰ্তমান মোবাইলত বা লেপটপত আমি অসমীয়াত টাইপিং কৰিবলৈ আমি এই ডিজিটেল মাধ্যমসমূহ বা আমি এই ডিজিটেল প্ৰযুক্তিবিদ্যাৰ সহায় ল'ব লগা হৈছে